ছয় লাখ চৌষষ্ঠি হাজাৰ পাঁচশ ছয়ত্ৰিছ চাৰি লাখ ছয়ষষ্ঠি হাজাৰ তিনিশ চৌত্ৰিছ চাৰি লাখ সাতষষ্ঠি হাজাৰ তেষষ্ঠি ছয় লাখ ছয়ষষ্ঠি হেজাৰ চাৰিশ আঠসত্তৰ ছশ চৌৱন